অঁ মই বন্তি ঠেঙালে কৈছো মেৰাপানী পৰা অঁ মই মেৰাপানী পৰা কৈছো অঁ আপোনালোকৰ তাত মানে মই শুনিছিলো কম্পিউটাৰৰ কাৰণে কিবা জব কিবা খালী হৈছিলে নেকি তাত অঁ ভাবিছো অঁ তাত এক্সপেৰিয়েঞ্চ কিবা লাগিব নেকি তাত

অঁ অঁ আছে বাৰু অঁ অঁ আৰু কোৱালিফিকেশ্যনটো এনেই কিমান লাগিব অঁ

অঁ তাৰপিছে আৰু লাষ্ট ডেট এনেই অঁ লাষ্ট ডেট কেতিয়া লৈ

অঁ অঁ আৰু মানে জবটো মানে আপোনালোকৰ তাত মানে কৰি ভাল লাগিব মানে ভাবিছো তাকে

অঁ ঠিক আছে কৰিম তাকে তাকে কৰিম বুলি ভাবিছো কোৱালিফিকেশ্যনটোত ইমান হ'লেই হৈ যাব নে ডিগ্ৰী কমপ্লিট অঁ মানে ওলোৱা নাই এতিয়া ওলাব অঁ অঁ

অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে অঁ ঠিক আছে হ'ব